মই স্কুলত পঢ়ি থাকোঁতে অসমীয়া ছাবজেক্টটো ভাল পাইছিলো ধৰ অসমীয়া ছাবজেক্টৰ ভিতৰত মই কবিতা উপন্যাস যিকোনো ধৰক হেৰিবিলাক উপন্যাসবিলাক পঢ়ি ভাল পাইছিলোঁ অসমীয়া বিষয়টো মোৰ অতি প্ৰিয় আছিল অসমীয়াৰ পৰা মই বহুতো উপন্যাসৰ পৰা মই বহুতো নজনা কথা মই জানিছোঁ উপন্যাসৰ বহুতো শিকি ল'ব পাৰি কথাবিলাক শিকি ল'ব পাৰি কবিতা আবৃত্তি কৰাৰ পৰা কবিতা আবৃত্তি কৰা ধৰ যিকোনো চুটি গল্প ধৰ পঢ়ি ভাল লাগে পঢ়ি তাৰপৰা উপকৃত হ'ব পাৰি অসমীয়া কিতাপখন অসমীয়া বিষয়টো আচলতে অসমীয়া হেৰি মাতৃভাষা অসমীয়াৰ পৰা আমি বহুতো শিকাৰ এটা হেৰি থাকে ঠায়ে ঠায়ে অসমীয়া শিকাৰ এটা হেৰি অসমীয়া কথা জনাতো ভাল অসমীয়া মানুহে বেছিভাগ মানুহে অসমীয়া হিচাপে অসমীয়া ব্যৱহাৰ কৰে অসমীয়া ভাষাতো ব্যৱহাৰ কৰে অসমীয়া বিষয়টো অসমীয়া ছাবজেক্টটো আমি এইকাৰণে ভাল পাইছিলো ধৰ অসমৰ হেৰি হেৰি হিচাপে অসমীয়া ছাবজেক্টটো ধৰ

য'ত গ'লেও বেছিভাগ মানুহৰ পৰা অসমীয়াটোৱে কোৱা অসমীয়াতে কোৱা যায় অসমীয়া ভাষাকে ধৰ বেছিভাগে সিহঁতে ধৰ বুজি পায় বাহিৰত গ'লে ধৰ বাহিৰতটো বেলেগ আমাৰ অসমততো অসমীয়াই বেছিভাগ চলে অসমৰ অসমীয়াৰ কবিতা কিছুমান মই লিখিও ভাল পাইছিলোঁ ধৰ যিকোনো কবিতা মই বনাই বনাই লিখিব জানিছিলোঁ স্কুলত থাকোঁতে প্ৰায়ে স্কুলত থাকোঁতে প্ৰায় লগৰ ল'ৰা লগৰ ছোৱালী বান্ধৱীৰ লগত প্ৰায় অসমীয়া কোনটো বস্তু বিষয়টো ভাল কোনটো হেৰি বেছি ভাল পাওঁ সেইটো জানি শুনি সেইটোকে সেইবিলাককে আলোচনা কৰি যাই আছিলোঁ স্কুলৰ বান্ধৱীৰ লগত